মই খেতিত ভাল ফচল পাবলৈ ৰাসায়নিক সাৰ সাধাৰণতে ব্যৱহাৰ নকৰোঁ মই পচন সাৰ ব্যৱহাৰ কৰোঁ যিবোৰ সাৰে সাৰ খেতি কৰিলে মানুহক ক্ষতি নকৰে তেনেকুৱা সাৰ ব্যৱহাৰ কৰোঁ যি সেই সাৰত যিটো উৎপাদান সময় হয় সেয়াই মই যথেষ্ট বুলি ভাবোঁ কাৰণ সেইটো সাৰে কাকো অনিষ্ট নকৰে ৰাসায়নিক সাৰে মানুহক যেনেকে অনিষ্ট কৰিব পাৰে সাৰ বেছি হ'লে মানুহক অনিষ্ট কৰে গতিকে মই সেইকাৰণে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ পচন সাৰেই ব্যৱহাৰ কৰোঁ পচন সাৰৰ পৰা মই ভাল উৎপাদান পায় আছো